অঁ হেল্ল' বাইদেউ শুনিছেনে অঁ হেৰি মই মানে এটা ছাৰ্ভেৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ অঁ পানীৰ সুবিধা আপোনালোকৰ সেইফালে পাইছেনে অঁ অঁ অঁ পানী ঠিকে ঠিকে পাইছেতো অঁ অঁ আৰু সদায় পায়নে

অঁ অঁ ঠিক আছে আৰু আপোনালোকৰ এনেই ঘৰৰ কাষত এই ৰাস্তা চাস্তাবিলাক ৰাস্তা পদূলিবোলাক ভাল হৈছেনে অঁ কিয় মই ৰাস্তাটো বনাবলৈ দিছিলোঁ নহয় হয় নেকি ঠিক আছে তেতিয়াহ'লে মই এবাৰ গৈ চেক কৰিবগৈ লাগিব তেতিয়া অঁ অঁ আৰু হেৰি আপোনালোকৰ এই গোটৰ ফালৰপৰা এই গছপুলি ৰোপন কৰিছেনে গছপুলি ৰুই এনেকৈ আপোনাৰ ফটো আপলোড কৰিব দিছিলে যে হিমন্ত বিশ্বশৰ্মাই অঁ অঁ অঁ ৰুইছে ন অঁ সকলোৱে পাইছেনে অঁ পোৱাই নাই নেকি অঁ ঠিক আছে আপোনালোকে কোনে অঁ কোনে কোনে নাই পোৱা আপুনি এখন লিষ্ট বনাই পেলাই মোক দিবচোন আৰু আৰু এইটো অৰুণোদয় আঁচনিও পাইছেনে নাই তাৰো খবৰ কৰি এবাৰ আপুনি জনাব হা মোক

অঁ অঁ ঠিক আছে মোক মানে মই মানে সেয়াই কোনোবাই পাইছেনে পোৱা নাই মানে মানুহকেইটা ভালকৈ সোধ পোছ কৰি পেলাই এবাৰ আকৌ ছাৰ্ভে কৰিব লাগিব অঁ অঁ ঠিক আছে তেতিয়াহ'লে আপুনি ভালকৈ খালি এবাৰ মোক জনাই দিব হা অঁ ঠিক আছে ভালেই অঁ

অঁ অঁ চাইছোঁ ৰেচন কাৰ্ড পাইছেনে পোৱা নাই পিছে

অঁ পাইছে ন আপোনালোকে পাইছে অঁ অঁ ঠিক আছে তেতিয়া অঁ ঠিক আছে ঠিক আছে এবাৰ যাব লাগিব তেতিয়াহ'লে অঁ ঠিক আছে এবাৰ গৈ চাব লাগিব অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দিয়ক